সৰু ফুলটোত আঢ়ৈশ তেনেকেই দাম ডাঙৰ ফুলটোত কিছুমান চাৰে তিনিশ চাৰিশ তেনেকুৱা দামত বিক্ৰী কৰা হয়

পঞ্চায়তত

বহুতো তাৰ নাম আছে যেনে আশী আশী পকুৱা আকৌ এইবোৰ বনমিনি পকোৱা উঠা তেনেকে

টাৱেল এইবিলাক লগোৱা হয় আকৌ এইবোৰ ৰিহা চেলেং এইবিলাক লগাই বিক্ৰী কৰা হয় ৰোম আলু বিক্ৰী কৰা হয়

চাদৰ মেখেলা চাই চাই দাম আছে

আগতকে উন্নতি হৈছোঁ

তেনেকুৱা বহুত নি আহি সেইবিলাকে বিক্ৰী কৰোঁ